সাধাৰণতে মাছমৰীয়া জাতি বা যিবিলাকে মাছ মাৰি বস বসবাস কৰে নিজৰ জীৱন পৰিচালনা কৰে ত তেওঁলোকক আমি মাছমৰীয়া জাতি বুলি কওঁ ত এইবিলাক সাধাৰণতে নদী চহৰীয়া অঞ্চলত বেছিকৈ পোৱা যায় তেওঁলোকৰ যিটো তেওঁলোকৰ পুৰা মানে যিবিলাক বংশ এই বহুত পুৰণ বহুত দিনৰ পৰা মানে বহুত বছৰ আগৰপৰাই তেওঁলোকে মাছ মাৰি মাছ মাৰি মানে সেই মাছ আনি দোকানত বিক্ৰী কৰিয়ে বসবাস কৰি থাকে লগতে কিছুমান এনেকুৱা মাছমৰীয়া পায় যিবিলাক মাছ মৰীয়াই গাঁৱৰ মাজে মাজে যাই মাছবোৰ বিক্ৰী কৰি আহে বা বজাৰতো বজাৰ চজাৰত যাই মাত্ৰ তেওঁলোকে মাছ বিক্ৰী কৰি আহে তো তেওঁলোকৰ বৰ তেওঁলোকৰ যিটো জীৱন নিৰ্বাহ জীৱন নিৰ্বাহটো সাধাৰণ মানুহৰকৈ অলপমাণ বেলেগ হয় যেনে তেওঁলোকে ৰাতিপুৱা উঠি তেওঁলোকে ৰাতিপুৱা উঠিয়ে নাৱত উঠি নদীৰ মাজত সোমাই যায় মাছৰ সন্ধানত আৰু তেওঁলোকে তাতে জাল পাৰি থয় নাইবা নতুনকৈ যিটো আমি ব্যৱহাৰ কৰোঁ আৰু এনেধৰণে ডাঙৰ ডাঙৰ টেকনলজি বেলেগ বেলেগ টেকনলজি ইউজ কৰি তেওঁলোকে মাছবোৰ মাৰি আৰু সেই মাছবোৰ আনি মাত্ৰ সেই কৰে মাছবোৰ জালৰ পৰা ওলাই থৈ মাত্ৰ তেওঁলোকে এটা পাচিত জমা কৰে আৰু সেই পাচিত জমা কৰি মাছবিলাক তেওঁলোকে বজাৰলৈ লৈ যায় নাইবা কিছুমান এনেকুৱা জাগা চাইকেল তাইকেল ব্যৱহাৰ কৰি বা আন আন বেলেগ বেলেগ বাহন ব্যৱহাৰ কৰি তেওঁলোকে কিছুমান ব্যৱসায় প্ৰতিষ্ঠানত দি আহে নাইবা কিছুমানে সৰু সুৰা চাইকেল লৈ মাত্ৰ সৰু সুৰাকৈ কিছুমান হেৰি লৈ মাত্ৰ তেওঁলোকে গাঁৱৰ গলিয়ে গলিয়ে যাই সেই মাছবোৰক বিক্ৰী কৰি থৈ আহে আৰু তেওঁ তাৰপৰা যিবিলাক টকা তেওঁলোকে উপাৰ্জন কৰে সেই টকাখিনি তেওঁলোকে তেওঁলোকে নিজৰ পৰিয়াল্টো চলোৱাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে আৰু এনেধৰণে তেওঁলোকে নিজৰ জীৱন জীৱন নিৰ্বাহ এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰি থাকে আৰু তেওঁলোকে মাছ মৰা সম্প্ৰদায় উৎসৱ হিচাপে তেওঁলোকে বিভিন্ন ধৰণৰ যেনে মাছৰ কিছুমান উৎসৱ যিবিলাক থাকে তেওঁলোকে পালন কৰি থাকে মাছমৰীয়সকলে আৰু লগতে তেওঁলোকৰ যিটো মাছমৰীয়া যিটো নীতি সেইটোকে তেওঁলোকে ব্যৱসায় হিচাপে মানি লয় আৰু লগতে তেওঁলোকে সেই মাছ মাৰি মাৰি গোটেই জীৱনটো জীৱন তেওঁলোকে নিৰ্বাহ কৰে কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সহায় কৰে বা বাপেকৰ লগত বা তেওঁলোকৰ দাদা ককাকৰ লগত মাছ মাৰিবলৈ ওলাই যায় লগতে তেওঁলোকে পঢ়া শুনাতো তেওঁলোকে কিছুমান পঢ়া শুনা তেওঁলোকে আজৰি সময়ত তেওঁলোকে মাছ মাৰিবলৈ যায় আৰু যিটো টাইম টাইমত তেওঁলোকে কলেজ বা স্কুললৈ যাব লাগে তেতিয়া তেওঁলোকে স্কুললৈ যায় এনেধৰণে তেওঁলোকে নিজৰ জীৱনবিলাক নিৰ্বাহ কৰি থাকে ত মাছ মাৰিও আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ এই এই এইটো তেওঁলোকে এইটো বিষয় এই মাছমৰীয়াসকলে ভালদৰে দাঙি ধৰিছে আৰু তেওঁলোকে যদি মাছ মাৰি নাথাকে বা মাছ মাৰা তেওঁলোকৰ ব্যৱসায়টো বা যিটো নিজৰ কাম সেইটো যদি তেওঁলোকে এৰি দিয়ে তেন্তে তেওঁলোকে তেওঁলোকৰ তেওঁলোকৰ বেলেগ ব্যৱসায় কৰি তেওঁলোকে খাব পাৰে খাব পাৰিব কিন্তু সাধাৰণ মানুহ যিবিলাকে অফিচ কাছাৰীত কাম কৰি থাকে বা আন যিবিলাক বেলেগ ব্যৱসায় কৰে তেওঁলোকৰ ঘৰত মাছৰ যিটো এই তেওঁলোকক বেলেগ মানুহে মানে তেওঁলোকক যিটো মাছৰ সেই আছিল তেওঁলোকক বেলেগে যোগান ধৰিব নোৱাৰিব তেওঁলোকে মাছমৰীয়াসকল যদি নোহোৱা হয় তেতিয়া সাধাৰণ মানুহবিলাকে মাছ খাব নোৱাৰিব এইখিনি আছিল